এখন ফাৰ্ম খুলিবৰ কাৰণে বহুতো সমস্যাৰ সন্মুখীন হয় এখন ফাৰ্ম খুলিবৰ কাৰণে এখন পুঁজিৰ প্ৰয়োজন হয় এখন আৰু এডোখৰ ভাল মাটি দৰকাৰ হয় সেই মাটিডোখৰত মাটি পেলাই লৈ মাটিডোখৰ সমান কৰি এখন ভাল ফাৰ্ম বনাবপৰা যায় সেই ফাৰ্মখনত ভালকৈনে আঁৰ বেৰ দি আঁৰ বেৰ দি ভালকৈ বনাই ল'বলগীয়া হয় কাৰণ আঁৰ বেৰ দি ল'বলগীয়া হয় এখন ফাৰ্ম খুলিবৰ কাৰণে মই এখন ফাৰ্ম খুলিবৰ কাৰণে খুলিবৰ কাৰণে বহুতো টকাৰ প্ৰয়োজন হয় সেই টকা লোণ বা সুদত লৈ খুলিবপৰা যায় এখন ফাৰ্ম খুলি এবাৰ মোৰ বহুত সমস্যাৰ সন্মুখীন হৈছে সকল সেই ফাৰ্মখনত হাঁহ কুকুাৰ হাঁহ কুকুৰা বেমাৰ অহাৰ কাৰণে দৰৱ পাতি কিনি সময়মতে দিবলগীয়া হয় এখন ফাৰ্ম খুলিবৰ কাৰণে এখন ফাৰ্ম খুলিবৰ কাৰণে লোন লোন লৈ খুলিবপৰা যায়

এক